অসমত থকা প্ৰধান ধৰ্মীয় স্থানসমূহ হৈছে কমলাবাৰী সত্ৰ গড়মূৰ সত্ৰ দক্ষিণপাত সত্ৰ বৰপেটা কীৰ্তন ঘৰ আউনী আটী সত্ৰ গুৱাহাটী কামাখ্যা মন্দিৰ গোলাঘাট জিলা নেঘেৰিটিং শিৱ দৌল আৰু শিৱসাগৰৰ শিৱদৌল দেৱীদৌল বিষ্ণুদৌল আৰু জয়দৌল কেদাৰেশ্বৰ মন্দিৰ অস্বক্লান্ত মন্দিৰ দৌল গোবিন্দ মন্দিৰ বশিষ্ঠ মন্দিৰ ঢেকীয়াখোৱা বৰ নামঘৰ তেজপুৰ ভৈৰৱ মন্দিৰ উমানন্দ মন্দিৰ উগ্ৰতাৰা মন্দিৰ কামেশ্বৰী মন্দিৰ নৱগ্ৰহ মন্দিৰ হয়গ্রীব মাধৱ মন্দিৰ টিলিঙা মন্দিৰ আৰু মৃত্যুঞ্জয় মন্দিৰ বৰদোৱা আঠখেলীয়া নামঘৰ মইনাপুৰীয়া নামঘৰ বৰভেটী দেও নামঘৰ মছজিদ হৈছে পাণবাৰী মছজিদ চৰাইবাহী মছজিদ আৰু গহপুৰৰ গীৰ্জাঘৰ যোৰহাট মিচন গীৰ্জাঘৰ আদি